হয় হয় দাদা হয় কোনে ক'লে ক'ৰ পৰা ক'লে হয় হয় হয় হয় কওকচোন আপোনাক হয় হয় হয় পাই যাব দাদা আমাৰ ইয়াত আপুনি চব চব কোৱালিটিৰে কাপোৰ পাব আপুনি আপোনাক কেনেকুৱা ৰেঞ্জৰ লাগে আপুনি তেনেকুৱাও পাব আপুনি আমাৰ ইয়াত হ'লছেল ৰেটতে আমাৰ ইয়াতে পাঁচ হাজাৰৰ পৰা পাঁচশ টকাৰ পৰা আৰম্ভ কৰি দাদা আমাৰ ইফালে বিশ হাজাৰ ত্ৰিশ হাজাৰলৈকেও আছে দাদা কোৱালিটি কোৱালিটিটো আমাৰ একদম ডাইৰেক্ট শুৱালকুছিৰ পৰা আহে কোৱালিটিৰ কাৰণে আপুনি চিন্তাই কৰিব পাই যাব পাই যাব আপুনি একদম চিন্তা নকৰাকে একদম আপুনি নিব পাৰিব আমাৰ দোকানৰ পৰা কাপোৰ আমাৰ বহুত পুৰণি দোকান হয় আমি শুৱালকুছিৰ পৰা আনো দাদা আমাৰ তাত শুৱালকুছিৰ পৰা আহে ডাইৰেক্ট কাপোৰ আপুনি কোৱালিটি লৈ আপুনি একো চিন্তাই কৰিব নালাগে দাদা একদম বঢ়িয়া কোৱালিটিৰ হয় হয় হয় চব পাই যাব আপুনি পলি পাট চেমি পাট পাট মুগা আপুনি চব ধৰণৰ কাপোৰ পাই যাব হয় হয় হয় বেছি দামৰ ভিতৰত আপুনি যেনেকুৱা বিচাৰে আমি বিশৰ পৰা ত্ৰিশ হাজাৰলৈকে আমাৰ দোকানত আছে পাট মুগাৰ কাপোৰবিলাক আপুনি যেনেকুৱা বিচাৰে আপুনি তেনেকুৱাই পাই যাব দাদা বা আপুনি কোৱালিটিৰ কথা চিন্তা কৰিব নালাগে হয় হয় আমাৰ ইয়াতে গোটেই সপ্তাহেই খোলা থাকে দহটাৰ পৰা ৰাতি আঠটা বজালৈকে আপুনি আমাৰ দোকান খোলা পাই যাব এবাৰ আহি চাই যাব বাৰু আপুনি বাৰু বাৰু বাৰু হ'ব ঠিক আছে হ'ব